হেল্ল' হেল্ অঁ এইটো ইলেক্ট্ৰিচিয়ান মনেশ্ৱৰ হয়নে বাৰু এই মই এই টেনছৰ পৰা কৈছিলোঁ এই টেনছৰ পৰা ধেমাজি অঁ এই আমাৰ মানে সেই টেছফমাৰটো যে কিবা কালি অলপ কিবা ফিউজে নে কি ছিগিলে অলপ চাই দিবহিচোন অঁ আৰু মানে

কলেও ন

এই টেছফমাটো এই ফিউজ ফিউজটো ছিগিলে আৰু আপোনাৰ ট্ৰেঞ্চফৰ্মাৰ ভিতৰটো এটা আৱাজ আহিছিলে কিবা এটা কে কি হ'ল জানো তাকে ব বহুত কে কেইখন মানুহ মানে গ গোন্ধ আহিছিলে কিবা ধোঁৱা ওলাইছিলে কি কি হৈছে নাজানো আৰু একবাৰ চাই দিব আমাৰ আমাৰ কানেকশ্যনটো অলপ মেইন ছুইচটো অফ কৰি দিয়া হৈছে বাৰু এতিয়া বৰ্তমান কানেকশ্যনটো আমি মানে চব আপোনালোক আহিলেহে অলপ চাই দিলেহে হ'ব আৰু এতিয়া তাকে দিবলৈ ভয় হৈছে

অঁ অঁ ৱাৰিং ৱাৰিংটো এতিয়া ৱাৰিংটো এতিয়া ক'ত পাম বাাৰু সেইটো

অঁ ব'ৰ্ডখনৰ এনেই ৰে'ট কিমানমানকৈ পৰিব বাৰু হ'লেও আপোনাৰ এটা আনুমানিক তেতিয়া মানে আমাৰ হেৰিটো ডাটাটো ৰাখিবলৈ ভাল হ'ব

তাকে আমাৰ এতিয়া

অঁ তাকে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ মানুহ সোনকালে প পঠাই দিবচোন নহ'লে আমাৰ অলপ প্ৰব্লেম হৈ আছে মানে অঁ অঁ অঁ হ'ব দে আপোনাক মই কল বেক কৰি আছোঁ তাত মই খবৰ কৰি আপোনাক কল বেক কৰিম তাৰপিছত আপুনি মানুহ পথাই ঠিক কৰি দিব অঁ হ'ব হ'ব দিয়ক হ'ব অঁ অঁ ঠিক